সোনকালে উঠি আমি গৰু ম'হখিনিক গোহালিৰ পৰা উলিৱাওঁ গোহালিৰ পৰা উলিয়াই আমি গোহালিটো চাফ চিকুণ কৰোঁ গৰু ম'হখিনিক আমি ঘৰৰ বাৰীতে বান্ধি থওঁ অকমান টাইম খেৰ ধান খেৰ দি আৰু ঠিক ৰ'দ অকণ অকণ ওলোৱাৰ পিছত গৰু ম'হখিনি লৈ আমি আমাৰ ধাননি পথাৰৰ পিনেই যাওঁ বা ফিল্ড এখনলৈ যাওঁ যোনখন ফিল্ড ঘৰৰ ওচৰতেই আছে সেই ফিল্ডখনত আমি গৰু ম'হখিনি দিওঁ গৰু ম'হখিনি দিয়াৰ পিছত আমি দুপৰীয়া ঠিক বাৰ একমান বজাত আমি আকৌ সেই গৰু ম'হখিনি লৰাবলৈ যাওঁ ইফাল সিফাল কৰি দিবলৈ তেওঁলোকৰ একেটা খুঁটিতে থাকিলে অসুবিধা হয় সেইবাবে আৰু সেই গৰু ম'হখিনি ইফাল সিফাল কৰি দিয়াৰ পিছত তেওঁলোকক পানী খোৱাওঁ যোন গৰুৱে পানী খাই তেওঁলোকে খালে নদীতে আছে নদীলৈ লৈ যাওঁ পানী খায়

সন্ধিয়া লগা ঠিক চাৰি চাৰে চাৰিমান বজাত তাত আমি গৰু ম'হখিনি আকৌ ঘৰলৈ ঘৰমুৱা কৰি আনো আনি লৈ পেলাই ঘৰত দানা তুঁহ গুড়ি দি দিওঁ কল কাটি দিওঁ সকলো দানা দিওঁ দানা চানা খাই লোৱাৰ পিছত গৰু ম'হখিনিক গাত কিবা হৈছে নেকি চাওঁ ক'ৰবাত কোনোবাই কিবা কৰিছে নেকি দুখ চুখ কেনিবা পাইছে নেকি চাই মেলি আকৌ গোহালিত আমি বান্ধোঁ বান্ধি লৈ পেলাই আমি যাগ দিওঁ যাগ দি মহ চহ যি আছে চব আঁতৰ কৰি সকলো গৰু ম'হক হাত ফুৰাই ধুনীয়াকৈ গোহালিত বান্ধি জপনা চপনা বন্ধ কৰি আমি থওঁ আকৌ পিছদিনাখন আমি একেখিনিয়েই কাম যিখিনি কৰিলোঁ সেইখিনি আকৌ ৰাতিপুৱা আৰম্ভ কৰোঁ